অ শুনি আছোঁ কওক হয় আছে আছে আছে

অ অ অ আৰু হেৰি কিমান টাইমত যাব আপুনি আঠটা বজাত ৰাতিপুৱা অ অ অ মই তিনিশ টকা বিচাৰিছোঁ তালৈ অ অ তেতিয়া মোক হেৰি অ ছশ টকা লাগিব

নহয় এতিয়া দা ভাড়া বাঢ়িছে অ নাই হেৰি ৰাতিপুৱা যাব যে আৰু মই ৱেইটো কৰিব লাগিব যে বাইদেউ আপুনি কিমান দিব বিচাৰে বাৰু কিমান দিব বিচাৰে অ কিমান

ঠিক আছে ঠিক আছে অ হ'ব আহি যাম অ

অ ঠিক আছে অ

অ অ ঠিক অ ঠিক আছে অ